আমাৰ অসমীয়া সংস্কৃতিত মানে কাপোৰৰ পৰা আদি কৰি বাচনে বা যিয়ে হওক সকলো মানে চহকী আৰু অসমীয়াটো কাঁহ পিতল আমাৰ কাঁহ পিতলৰ কাৰণেতো আমাৰ সৰ্থেবাৰীখন সবে বিখ বিশ্ব প্ৰসিদ্ধ তা তাতে আমাৰ কি আৰু মোগলৰ যুগৰ পৰা বা আহোমৰ যুগৰ পৰা তেওঁলোকে বনাই আহিছে এতিয়াতো আৰু বিশ্বদৰবাৰত স্বীকৃতিও পাইছে সবে জানে তালৈকে আহে মানুহে বস্তুবিলাক কিনে বা মানুহৰ ঘৰত মানে কাঁহ পিতলৰ বস্তু এটা মানে কি আৰু সভ্যতা টাইপ আৰু যদি আপোনাৰ ঘৰত আছে সেইটো আপোনাৰ মানে কি আৰু আপুনি তাক লৈ প্ৰাউডো ফিল কৰে আৰু তাৰ লগতে আমাৰ কাপোৰ চাদৰ মেখেলা মহিলাৰ কাৰণে বা আপোনাৰ ল'ৰা ল'ৰাৰ কাৰণে হ'ল ধুতি পাঞ্জাবী এইবিলাকতো কিমান মানে আৰু প্ৰসিদ্ধ হৈ গৈছে চাদৰ মেখেলাটো স্পেচিয়েলি এতিয়া গোটেই মানুহে মানে আৰু বাহিৰৰ পৰা যোনবিলাক ফৰেনাৰ আহে সিহঁতেও মানে পিন্ধে বা সিহঁতে আমাৰ এইটো কালাৰফুল কাৰণে বেছি মানে ভাল পায় আৰু যি বিভিন্ন ধৰণৰ কি আৰু ফুল ফুল ৰুৱে ফুল বনায় তাতে বিভিন্ন কালাৰৰ ত' তাতে ভাল পায় শুৱালকুছিটো বিশ্ব প্ৰসিদ্ধ পাট মুগাৰ কাপোৰ শুৱালকুচিত এতিয়া সবে জানে বা পাট মুগাৰ পাট মুগাৰ কাপোৰ এতিয়া মানে কি আৰু বিশ্বৰ মানুহে মানে পিন্ধে বা ইয়াতে আহিলে সবে মানে আদৰি লয় বা আমাৰ বিয়াতো পাটৰ কাপোৰে পিন্ধা হয় এইটো আমাৰ শুৱালকুছিৰে মানে কি আৰু প্ৰধানকৈ তাৰ পৰাই ইউজ কৰা হয় আৰু তেনেকৈ আমাৰ গহনা আছে যেনেকৈ জোনবিৰি ঢোলবিৰি গলপতা হাতত গামখাৰু বা বিভিন্ন ধৰণৰ আঙুঠি আছে বা আমাৰ বৰপেটাত হাতীদাঁতৰ বস্তু বনায় বা তাতে তাতে গহনাও বনায় তেনেকৈ আমাৰ সবে সবতে প্ৰসিদ্ধ এইবোৰ হাতীদাঁতৰ বস্তুবিলাক মানুহে মানে কি আৰু মানুহক উপহাৰ হিচাপে দিয়া হয় বা মেইনতো আমাৰ অসমৰতো গামোছা গামোছাখন প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি যোন মানে ঘৰত মানুহ আহিলে সৰুৰ পৰা ডাঙৰলৈকে সেই গামোছাখন মানে কি আৰু আমাৰ প্ৰধান আৰু সবকে এইটো আমাৰ অসমৰ আদৰ হিচাপে দিয়া হয় সবকে আৰু গামোছাখন এতিয়াতো অঁ বিশ্বদৰবাৰত প্ৰতিষ্ঠা হৈ গৈছে আমাৰ অসমত সেইবোৰে আৰু বিভিন্ন ধৰণৰ আৰু